হেল্ল'

হয় হয় হয় হয় হয় কওক

অ আছে আছে বৰপুখুৰী পাৰতে আপোনাৰ আছে আপোনাৰ বৰপুখুৰী পাৰতে আ পাব তাতে অ ঠিক আছে ঠিক আছে অ পাৰিম পাৰিম পাৰিম সকলোখিনি আছে ইয়াতে আপোনাৰ কাৰেংঘৰ গড়গাঁৱত ৰংঘৰ পাব আপুনি তলাতল ঘৰ আছে শিৱদৌল আছে জয়দৌল আছে বৰ সুন্দৰ বৰ সুন্দৰ এ ৰংঘৰৰ বাকৰিত ভাল ভাল হেৰিও আহে আৰ্টিষ্টো আহে কাৰণে নাচিবৰ কাৰণে কাৰণেও আহে হ'ব অ অ